হেল্ল' অ হেৰি অ ভাইটি শুনাচোন অ মই আমাৰ সেই গাঁৱৰ যে ইমূৰৰ যে এই বৌ বৌজনীয়ে কৈছোঁ আকৌ মাতটো ধৰিব পৰা নাই নেকি হয় হয় হয় বুজি পাইছানে এই মই মানে কি হ'ল ভোট জলকীয়া এডৰা কৰিছিলোঁ বুজিছানে অ তাকে মানে ভোট জলকীয়া বৰ এগাল লাগি আছে মানে পকিছেও বহুত তাকে এইগাল বোলো তুমি আচাৰ বনাব পাৰিবা যদি লৈ যাব পাৰিবা নেকি বাৰু মই আকৌ আচাৰ বনাব নাজানোঁ তেনেকৈ

অ

অ অ মই তাকে নাজানো অ বাৰু মই তেনেকৈ তেতিয়াহ'লে তেনেকৈয়ে কৰিম ন'

অ সেইটোও বেয়া নহয় অ হয় নেকি অ তেতিয়াহ'লে সেইটোকে কৰিম নহয়নে ভাইটি অ হ'ব হ'ব থ'ম আকৌ তুমি ইমান ধুনীয়াকৈ বুজাই দিছা আকৌ তোমাক আকৌ কেলৈ নিদিম বাৰু হ'ব হ'ব দেই মই তেতিয়াহ'লে সেইটোকে কৰিম দেই ভাইটি অ অ হ'ব হ'ব